অ ক'ৰ পৰা কৰিছে ফোন অ কওকচোন বাৰু কিহৰ কাৰণে ফোন কৰিলে আছে আছে সবেই আছে জহা বৰা সবেই আছে ওম

ওম ওম অ অ অ হয় নেকি অ

অ অ অ অ আছে আছে আছে আছে আছে আহিব আহিব আহিব নিব পাৰিব দিয়ক অ অ মোৰ তাত গোটেই মানে হেৰি চুক্তি দিওঁ যে মোৰ মানে বহুত ধা ধানেই কৰোঁ দিয়ক জহা বৰা এনে বহুত ধৰণৰ অন্যান্য অ কিছুমান আৰু গোটেইখিনি আছে আৰু

অ অ লাগিবই লাগিলেতো ও নহ'ব অ কৰিবই লাগিব ওম লাগিবই ও

অ ওম ওম লাগিব লাগিব দিয়ক হ'ব হ'ব বাৰু আহিলে হ'ল আপুনি কেতিয়া আহিব বাৰু আপুনি বা কেতিয়া আহিব আজি দিয়ক ওম মোৰ ধানখিনি ৰেদি হৈ আছে আপুনি আহিলেই পাবয়ে ও আপুনি যি কয় আপুনি পইচা দিলেও দিব পাৰে ধান দি দিলেও দিব পাৰে

হয় নেকি অ অহা দিনাখন আপুনি অহা দিনাখন আপুনি ফোন এটা কৰিব কেতিয়া আহে ও ও ও